অঁ কোৱা অঁ অঁ অঁ হয় নি অঁ এইবাৰ নামঘৰ খানা একেলগে বিহুৰ খানা একেলগে খাবনে অঁ অঁ ভালেই কথা আছে অঁ মানে এশকে তুলিছেনে ঘৰে প্ৰতি অঁ অঁ অঁ পইচা তোলা দায়িত্বটো মানে তোমাক দিছে অঁ অঁ ভালে হৈছে ভালে হৈছে কিমান তুলিলা পিছে এতিয়া গাঁৱৰ কিমান হ'ল অঁ অঁ আহিব নি তুমি কাইলৈ এইফালে পইচা তুলিবলৈ অঁ অঁ আহিবা আহিবা মই ঘৰত অঁ ঘৰত থাকিম ঘৰত থাকিম তুমি আহিবা মই ঘৰতে থাকিম আহিবা তেতিয়াহ'লে লগে ভাগে এইডোখৰ ময়ো তুলি দিম

হয় হয় আহিব কাইলে তেতিয়াহ'লে পিছবেলা সময়ত আহিব আবেলি সময়ত আহিবা

অঁ অঁ অঁ আহিবা আহি একেলগতে তেতিয়াহ'লে ওলাই যাম আবেলি পইচা তোমাৰো সহায় হ'ব ৰাইজেও সহায় হ'ব হয় হয় ঠিকেই ঠিকে ঠিকে তেতিয়াহ'লে খানাটো খাই এইবাৰ ভাল লাগিব লগে ভাগে আমাৰো সেই ঘৰত পাতি থকাই আছিলে যেন নামঘৰ খানাটো কি হ'ব এইবাৰ পইচা কোনে তুলিছে এইবিলাক আলোচনা হৈ আছিলে বাৰু ভালেই হ'ল তুমি ফোন কৰিলা

পিছে হেৰি কি কয় মাছো হ'ব চাগে ন খানাৰ কাৰণে অঁ অঁ পুখুৰী লোকেল মাছ অঁ মেজি পিছে অঁ হয় তেনেকুৱা ভেলাঘৰ সাজি থকা হৈছে

তাৰপিছত তোমাৰ চাফা চিকুণ কৰা কিবা কিবি কৰা এইবিলাক কামতো আমি অলপ অলপ সহায় কৰি দিম নে হয় হয় হয় তেতিয়া খানাটো খায়ো চবে লগে ভাগে ভাল লাগিব

অঁ অঁ ঠিকে আছে ভালেই হ'ব দেই সেনেকুৱায়ে হ'ব লাগে ভাল হ'ব তেতিয়াহ'লে যাম তেতিয়া ফোন কৰিবা কাইলে দেই তেতিয়াহ'লে